অঁ হেল্ল' অঁ মই আপোনাক উঠনী অলপ আগতে বস্তু দুটামান অৰ্ডাৰ কৰিছিলোঁ

সেই বস্তুকেইটা আহিলে বাৰু তাৰ ওপৰেঞ্চি আৰু দুটামান বস্তু অৰ্ডাৰ থাকি গ'ল আপোনাৰ আপুনি লিখি ল'ব পাৰিব নেকি অঁ বস্তুকেইটা হৈছে চাউল ৰেচন চাউল দহ কে জি আছিলে আলু লৈ আহিব পাঁচ কে জিমান তাৰপিছত আৰু কল দুকুৰিমান আনিব তাৰপিছত আৰু আৰু ডিম আছিলে দুই প্লেট দিব ডিম আৰু আৰু অঁ আৰু আপেল দুই কে জিমান লৈ আহিব আৰু কিবা আছে নেকি চাই লৈছোঁ ৰ'ব আপোনাক কৈ আছোঁ কেঁচা ফল মূল অলপ বগৰী আনিব তাৰপিছত বগৰী এপোৱামান লৈ আহিব তাৰপিছত গাজৰ আনিব আধা কে জিমান হ'ব সিমানেই হ'ব আৰু